শিক্ষা আৰু কৰ্মসংস্থাপনৰ সুবিধাৰ লাভৰ ক্ষেত্ৰত অসমীয়া ভাষা কোৱা লোকসকলে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় বা হৈছেও বা হৈছোঁ অসমীয়া ভাষাটো নিজৰ মাতৃভাষা অসমীয়া ভাষাটোতো জানিব লাগিবই আমি অসমৰে বাসিন্দা যেতিয়া কিন্তু অসমীয়া ভাষাটোৰ লগতে তাতোতকৈ ওপৰত হিন্দী আৰু ইংৰাজীটো বৰ অপৰিহাৰ্য অংগৰ নিচিনা হৈ পৰিছে এতিয়া দেখা পাওঁ সৰু কথা এটাতে কিবা ফ্ৰম এখন আহিলে সেই ফ্ৰমখন সদায় ইংৰাজীত আহে সেই ফ্ৰম ইংৰাজী যেতিয়া নাজানিম সেই ফ্ৰমখনত কিনো লিখিছে সেই কথাটো জানিবৰ বাবে আকৌ জনা লোক এজনৰ আশ্ৰয় সহায় ল'বলগীয়া হয় প্ৰত্যেকটো উদ্যোগেই হওক বা বিভিন্ন কাম কাজতে হওক আগবাঢ়ি যোৱা মানেই ইংৰাজী আৰু হিন্দী জানিবই লাগিব ইংৰাজী নহ'লেও হিন্দী জানিবই লাগিব হিন্দী ইংৰাজীটোতো লাগিবই কিন্তু হিন্দীও জানিব লাগে এতিয়া বেংকৰ ক্ষেত্ৰতে দেখা পাওঁ বহুতলৈ নাযাওঁগৈই আমাৰ গোলাঘাটৰে ষ্টেট বেংকতে দেখা পাওঁ কৰ্মচাৰীসকল টেবুলত বহি থাকে তেখেতসকলক যদি ইংৰাজীত সুধো তপৰাই উত্তৰটো পাবলৈ সহজ হয় হিন্দীত যদি কথা পতো প্ৰায় হিন্দী ভাষীখিনিয়ে আছে বুলি ক'ব পাৰি হিন্দীত কথাটো পতাৰ লগে লগে এই কি হৈছে কি নাই সেই বিষয়বস্তুটো জানিবলৈ খুব সুবিধা হয় কিন্তু অসমীয়া কোৱাৰ লগে লগে অৱশ্যে আমাৰ গোলাঘাটৰ কথা মই অসমীয়াটো হ'ব কিন্তু ইংৰাজী আৰু হিন্দীটোত যদি ব্যৱহাৰ কৰোঁ নহয় তেতিয়া অতি সহজতে কামবোৰ কৰিবলৈ সুবিধা হয় এতিয়া অসমীয়া ভাষাত তোৰ ইংৰাজী আৰু হিন্দী নাজানিলে অকল অসমীয়া ভাষাটোৰপৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়েই বাহিৰলৈ এতিয়া দেলহীলৈকে গ'লোঁ দেলহিলৈ যোৱাৰ লগে লগে ইংৰাজী আৰু হিন্দীত সম্পূৰ্ণ দখল থাকিব লাগিব বেমাৰ এটাকে দেখুৱাবলৈ গ'লোঁ যেনিবা ডক্টৰ এজনৰ লগত কথা পতাৰ লগে লগে তেখেতক ইংৰাজী বা হিন্দীত ব্যৱহাৰ কৰাৰ লগে লগে খুব সহজতে মানে বিষয়বস্তুটো ওপৰত সোমাই যাব পৰা হয় অসমীয়া ভাষা কোৱাৰ লগে লগে কামটো কৰিবলৈ বহুত কষ্টকৰ হয় তেখেতসকলে বুজি পোৱাৰ ক্ষেত্ৰতো অসুবিধা হয় এতিয়া মই আজি কিছুদিনৰ আগত দেলহীলৈ যাব লগা হ'ল মোৰ বিশেষ কৰ্ম কাৰণে মই লগত যিজন লৈ গৈছিলোঁ সেইজনে হিন্দী আৰু ইংৰাজীত যথেষ্ট দখল থকা ব্যক্তি হোৱাৰ কাৰণে মোৰ অসুবিধা নহ'লে মই তাত গৈ কেৱল বোবা মানুহৰ দৰেহে থাকিবলগীয়া হৈছে কাৰণ মই ইংৰাজী আৰু হিন্দীত মোৰ দখল নাই আছে খুব কম পৰিমাণে যিমানকণ আছে সিমানকণ তাৰমানে দিল্লীহেন বাহিৰৰ জেগাত খটোৱাব নোৱাৰি মানে কামত নাহে গতিকে ইংৰাজী আৰু হিন্দী অতিব প্ৰয়োজনীয় ভাষা হৈ পৰিছে আমাৰ এতিয়া উঠি অহা প্ৰজন্মসকলকো আমি ইংৰাজীত যদি ভালদৰে দখল কৰিব নোৱাৰোঁ তেতিয়া কিন্তু তেখেতসকলেও ভৱিষ্যতে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পৰা কামটোতো বাধাৰ প্ৰাচীৰ হৈ থিয় দিব লগা হয় যদি ইংৰাজী আৰু হিন্দীত দখল নাথাকে কিন্তু মই ভাবোঁ গতিকে অসমীয়া ভাষাটো জানিলেও ইংৰাজী আৰু হিন্দী যদি নাজানে নহয় তেতিয়া যথেষ্ট প্ৰত্যাহ্বানে আমাক পিছে পিছে খেদি গৈ আছে গৈ থাকিব গতিকে আমি ইংৰাজী আৰু হিন্দী ভালদৰে জনাতো অতি প্ৰয়োজন এতিয়া অকল অসমীয়া জানিলেই নহ'ব অসমীয়া আমাৰ অসমতেই খটুৱাব পাৰি কিন্তু বাহিৰলৈ এখোজ আগবাঢ়ি যোৱাৰ লগে লগে ইংৰাজী আৰু হিন্দীত যদি দখল নাথাকে নহয় তেতিয়া আনৰ সহায়ৰ প্ৰয়োজন হয় আনৰ সহায় ল'বলৈ যাওঁতে আকৌ নিজকো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় কিন্তু ইংৰাজী আৰু হিন্দী জানিবই লাগিব এতিয়া কৰ্ম সংস্থাপনৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন ক্ষেত্ৰতে হওক অকল অসমীয়া ভাষা জানিলেই নহ'ব ইংৰাজী আৰু হিন্দী একেবাৰে পুংখানুপুংখকৈ জনাতো বৰ প্ৰয়োজন